সামগ্ৰিক স্বাস্থ্য আৰু বাবে সাঁতোৰৰ উপকাৰ বুলি ক'বলৈ গ'লে সাঁতুৰিলে উশাহ নিশাহ লোৱাত সহায় হয় সাঁতোৰাটো এক ব্যায়াম সাঁতুৰিব জানিলে অইন ব্যায়াম কৰিব নালাগে সাঁতুৰিব জানিলে হাত ভৰি স্বাস্থ্য ভালে থাকে সাঁতোৰটো প্ৰথম পৰ্যায়ত এটা টিউব লৈ পানীত সাঁতুৰিব লাগে কাৰণ সাঁতুৰিব জানিলে বহুত বি পানীত পৰিলে বহুত বিপদৰ পৰা ৰক্ষা পাব পাৰি আমাৰ ইয়াত দ অঞ্চল বাৰিষা কালত পানী হয় ইয়াত সাঁতোৰাটো বিশেষ প্ৰয়োজন সাঁতুৰিব জনাটো বিশেষ প্ৰয়োজন কাৰণ বাৰিষা পানী হ'লে যদি সাঁতুৰিব জানে তেতিয়া বিপদৰ পৰা উদ্ধাৰ হ'ব পাৰি পানী কেতিয়া কিমান পানী হয় কোনেও নাজানে সাঁতোৰাটো মানুহৰ কাৰণে ভাল অভ্যাস বা সাঁতুৰিব জানিব লাগে বুলি মই ভাবোঁ সাঁতুৰিলে বেলেগ ব্যায়াম কৰিব নালাগে সাঁতুৰিবলৈ বিশেষকৈ প্ৰথমতে টিউবত টিউব এটা লৈ সাঁতুৰিব শিকিব লাগে সেয়ে কিছুমান আজিকালি সাঁতোৰ প্ৰশিক্ষণ জেগা আছে ছুইমিং বা কিবাকিবি তালে যাব নালাগে নিজেই আয়ত্ব কৰিলে বানপানীতে শিকিবলৈ চেষ্টা কৰিব লাগে সাঁতুৰিব পাৰিলে মানুহৰ স্বাস্থ্য ভালে থাকে